মই ভাবোঁ যে অসমীয়া ভাষাটোৱে অঞ্চল এটাৰ বিকাশত বিশেষকৈ অৰিহণা যোগায় যিহেতু অসমত অসমীয়া ভাষাটোৱে প্ৰচলিত হৈ আছে আৰু সেয়েহে অসমীয়া ভাষাটোৰ জৰিয়তে মানুহে শিক্ষাৰ ক্ষেত্ৰতে হওক বা আনৰ লগত যোগাযোগ কৰাৰ ক্ষেত্ৰত সুবিধা হয় সেয়েহে সমাজ সমাজ এখনৰ বিকাশৰ ক্ষেত্ৰত অসমীয়া ভাষাটোৱে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে বুলি ভাবোঁ কাৰণ আন এটা ভাষা প্ৰয়োগ কৰিলে যেনেদৰে সংযোগ এজনৰ মনৰ ভাব আন এজনৰ আগত প্ৰকাশ কৰিব বিচাৰে ঠিক একেদৰে অসমত যিহেতু মাতৃভাষা হিচাপে অসমীয়া ভাষাটো ব্যৱহাৰ কৰা হৈছে সেইকাৰণে অসমীয়া ভাষাটোৰ জৰিয়তে আমি ইজনে আনজনৰ মনৰ ভাব ভাৱবিলাক জানিব পাৰিম তদুপৰি অসমীয়া ভাষাটোৱে সেই অঞ্চলৰ সেই সেই অঞ্চলত ঘটি যোৱা বিভিন্ন ঘটনা বা পৰিঘটনাই হওক সকলোবিলাক ভালদৰে বুজাত সহায় কৰে আৰু সেই অসমৰ সমাজ ব্যৱস্থাটোৰ লগতে শিক্ষা ই অসমীয়া ভাষাটোৰ ভূমিকা উল্লেখযোগ্য বুলি মই ভাবোঁ